বেলেগ ধৰণৰ কিতাপ পঢ়িবলৈ পাইছিলোঁ বহুত দীঘলীয়া কাহিনী বা গল্প আকাৰ প্ৰবন্ধ উপন্যাস জীৱনী গ্ৰন্থ সেইবিলাকৰ পৰাও আমি কিছুমান জ্ঞান ল'ব পাৰিছিলোঁ মামণি ৰয়চম গোস্বামী আ তেখেতৰ মামৰে ধৰোৱা তৰোৱাল যিখন কিতাপ আছিল সেই কিতাপৰ কাহিনীৰ পৰা আমি বহুতো জ্ঞান আহৰণ কৰিব পাৰিছিলোঁ সেইখন কিতাপৰ কাহিনীয়ে আমাৰ মনত বহুতো সাঁচ বহু বহুৱাইছিল এতিয়া আমি কিছুমান ধৰ্মমূলক কিতাপ আমি অধ্যয়ন কৰিছোঁ শংকৰদেৱৰ কীৰ্তন ঘোষা মাধৱদেৱৰ নামঘোষাৰ ওপৰত আমি এতিয়া কিছুমান অধ্যয়নত ব নিজকে ব্যস্ত ৰাখি আছোঁ গতিকে আমি এইটো সৰুৰে পৰা আমাৰ কিতাপৰ প্ৰতি আকৰ্ষণ আছিল আৰু যি টি কিতাপেই আমি এতিয়ালৈকে পঢ়ি জ্ঞান আয়ত্ব কৰি আছোঁ